কি কৰিছা মই এনেই আছোঁ তুমি কি কৰিছা আজি পিছবেলা অঁ পাৰি পাৰি যাবলৈ আহিবা যাম নহ'লে হেৰি কৰোঁ অঁ শুনিছোঁ দেই বোলে বহুত ধুনীয়া কৰিলে লাইটো লগালে বহুত গছ গছনিও ৰুলে বোলে অঁ এতিয়াতো ছিজনে হয় ন আমি আমি হেৰি কৰোঁ নহ'লে সোনকালেই ওলাই দিওঁ তিনিমান বজাতে অঁ খনিকৰ পাৰ্কলৈকে যাওঁ তেতিয়া আহিবলৈয়ো সুবিধা হ'ব আহোঁতে আমি কিবা কিবি খায়ো আহিব পাৰিম গা গাড়ীও পাম আমি লাইন গাড়ীতে যাম ন অঁ হয় হয় অঁ অলপ খেলিও আহিম দেই জোলনা চোলনা আছে নহয় অঁ জোলনা চোলনা খেলি আহিম হয় নেকি অঁ গোটেইখিনি চাই কৰি আহিম তেতিয়া আমি যাম আৰু তিনিটা বজাত পোৱাকৈ যাম দেই ওলাই থাকিবা ঠিক আছে মই ফোন কৰিম অঁ অঁ ঠিক আছে মই ফোন কৰিম ঠিক আছে